আমাৰ সমাজ জীৱনত চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ যথেষ্ট ভূমিকা আছে জনমত হিচাপত আমি যদি চাওঁ সমাজ সচেতন কিছুসংখ্য জনসংখ্যা উমৈহতীয়া স্বাৰ্থৰ বাবে সমবাদ মাধ্যমে পূৰ্বৰপৰাই বহুখিনি পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা যায় ধৰা হওক বৰ্তমান ধপাতমুক্ত হিচাপে স্বচ্ছ কৰিবৰ কাৰণে জন জনমত গঠন কৰি বহু পূৰ্বৰপৰাই সংবাদ মাধ্যমে কিছু সতৰ্ক ৰাইজৰ মাজত সতৰ্ক কৰি আহিছে আৰু যদি আমি চাওঁ চৰকাৰেও বহুখিনি আঁচনি ধৰক শিশুসকলৰ বেজী দিয়াৰ পৰা ধৰি পলিঅ' হোৱালৈকে সকলোখিনি ৰাইজৰ মাজত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বা ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সংবাদ মাধ্যমৰদ্বাৰাই বিভিন্ন সতৰ্কৱাণী সতৰ্কই হওক বা আমাৰ বহু প্ৰয়োজনীয় কথা সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে ইয়াৰ উপৰিও যদি চাওঁ চৰকাৰক জবাবদিহিত কৰা বৰ্তমান মাজুলীৰ যিখন দলং কাম চলি আছে বা হ'বলৈ গৈ আছে সেই সেই দলংখনৰ পূৰ্বতে যদি সংবাদ মাধ্যমত প্ৰচাৰ কৰাহেঁতেন বা অসমতেই হওক বা নেশ্যনেল লেভেলতে যদি সংবাদ মাধ্যম এক্টিভ এক্টিভ থাকি যদি এখন দলঙৰ দাবী কৰাহেঁতেন কিজানি আমাৰ এই দলংখনৰ পূৰ্বতে আমি পালোঁহেঁতেন দলংখন আমাৰ ওচৰত আমাক সম্ভৱ হ'লহেঁতেন পোৱা আৰু এনে কিছুমান কাৰণো আছে যিবোৰ কাৰণে চৰকাৰৰ চৰকাৰৰ কিছুমান আঁচনি বহুত দুখীয়া দৰিদ্ৰ মানুহৰ মাজত এতিয়াও বহুখিনি ৰৈ গৈছে সেইসমূহ সমবাদ মাধ্যমৰদ্বাৰাই যদি আমি প্ৰচাৰ কৰোঁ চৰকাৰে সেইখিনি দৃষ্টিগোচৰ হ'ব আৰু এই তেতিয়াই চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও জন জনসমাজৰ মাজত ৰাইজক সচেতন কৰাই হওক বা ৰাইজৰ মাজত অন্ধবিশ্বাস সেইসমূহ দূৰ কৰাৰ ক্ষেত্ৰতো হওক জন সমবাদ মাধ্যমে প্ৰচাৰৰ দ্বাৰাই চৰকাৰক জবাবদিহিতা